অঁ গায়ত্ৰী হয়নে অঁ অঁ অঁ অ' বিয়া খবৰ পাইছানে অঁ তাকেহে কাইলৈ অকণ সোনকালে যাব লাগিব নহয় জোৰোণ বোলে আঠটা বজাতে পাবহি অঁ অঁ সোনকালে অঁ সোনকালে কৰি মেলি ওলাই আহিবা আৰু জোৰোণহে আৰু আমাৰ দায়িত্ব ঢেৰ জোৰোণ একেবাৰে আহি নাপাওঁতেই আমি তাত পাবগৈ লাগিব জোৰোণ আদৰিব লাগিব দেই অঁ আকৌ দিনটো সন্ধিয়ালৈকে সেয়া আৰু পানী তোলা দায়িত্ব কইনা নোওৱা দায়িত্ব সেইখিনি আমাকে দিছে দেই আহিবা আকৌ সোনকালে অঁ অঁ তাত বিয়া নামো গাব লাগিব দেই বিয়া নাম ভালকৈ গাব লাগিব বিয়া নামটো উঠি অঁ অঁ অঁ অঁ কিনো গাবা গোৱাচোন অকণমান

অঁ হয় হয় হয় অঁ অঁ অঁ অঁ হ'ব হ'ব হ'ব ধুনীয়া হৈছে ধুনীয়া হৈছে এনেকৈয়ে গাবা দিয়া অঁ বৰ ভাল লাগিছে বিয়া দিনাখন অঁ অঁ সেইকাৰণে বিয়া নামটো গাব লাগে হ'ব হ'ব আহিবা সোনকালে দেই অঁ অঁ অঁ হ'ব দিয়া অঁ